আমাৰ এই অঞ্চললৈ বাহিৰৰ পৰা ভ্ৰমণ কৰিবলৈ আহিব লাগে নাই এইটো কাৰণেই যিহেতু আমাৰ এই গোলাঘাট জিলাত বগৰী জেঙত আমাৰ যিহেতু এখন ডিষ্ট্ৰিক্ট জেল আছে এখন ইঞ্জিনিয়াৰিং কলেজ আছে আৰু যিহেতু আজি বহুত পুৰণীয়া এখন হেলিপেডৰ ফিল্ড আছিলে আৰু এতিয়া বৰ্তমান আমাৰ এই পুলিচ ৰিজাৰ্ভ হৈছে আৰু মেডিকেল কলেজ হৈছে কেঞ্চাৰ হস্পিটেল হৈছে সেইকাৰণে এই আমাৰ গোলাঘাট জিলালৈ বগৰী জেং অঞ্চললৈ যিহেতু আমাৰ বিভিন্ন দূৰ দূৰণিৰ পৰা এই অঞ্চলৰ অঞ্চললৈ আহিব লাগে যিহেতু ইয়াত আমাৰ এই শিক্ষাৰ পৰা আদি কৰি সকলোখিনি দিশ এই বগৰীৰ জেঙতেই যিহেতু বৰ্তমান চৰকাৰে স্থাপিত কৰিছে সেয়েহে যেনেকৈ আগৰ আমাৰ এই আমাৰ দেৰগাঁও অঞ্চলত যেনেধৰণে আমাৰ চুগাৰমিল আছিলে ঠিক তেনেধৰণে এতিয়া সেইবিলাক বস্তু লুপ্ত হৈ গৈছে এতিয়া বৰ্তমান আমাৰ গোলাঘাট মেডিকেল এখন নতুন কলেজ বগৈজাঙত স্থাপিত হৈছে সেয়েহে এই অঞ্চললৈ বাহিৰৰ পৰা কিছু ব্যক্তি আহি যিহেতু আমাৰ এই অঞ্চলত জাপি বুলি এখন বিল আছে সেই বিল চাবলৈও আহে আৰু মেলুহা বুলি এডখৰ জেগা আছে সেই ডখৰটো ঠিক চাবলগীয়া কিছুমান বস্তু আছে সেয়ে এই অঞ্চললৈ বাহিৰৰ পৰা কিছু লোক অহাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ